হেল্ল' হেল্ল' ৰঞ্জন খুৰা ভালনে চিনি পাইছে নেকি মই মই মই ৱাকিব ৱাকিব ৱাকিব আলি অঁ অঁ অঁ অঁ ভাল ভাল আপোনাৰ কেনেকুৱা ভালনে

অঁ অঁ অঁ কি হৈছে বাৰু বয়সৰ লগে লগে অঁ অঁ অঁ অঁ দেখাবলৈ গৈছে অঁ বাকী ঘৰত তেওঁ ঠিকে দেতা ঠিকে আছে আৰু আপোনাৰ ঘৰত চব ভালেনে অঁ ঠিকে আছে ন তাকে মোৰ বহুত দিন পিছত মনত বহুত দিন পিছত মনত পৰিল আৰু সেইকাৰণে ফোনটো মাৰিলোঁ ইভাগে নম্বৰটো মই লগৰ এজনৰ পৰাই পালোঁ বাৰু তাপা মই বোলো খবৰ এটা লওঁ সেই বুলিয়ে ফোনটো মাৰিলোঁ অঁ আৰু হেৰি নহয় এইটো বাকী চব ভালেই ন' অঁ আগৰ আগৰ দিনবোৰলৈ মনত পৰেনে হয় পৰে ন তাকেই কেতিয়াবা কেতিয়াবা দেতাইও কয়টো অঁ ডাঙৰ অঁ অঁ অঁ তাকে যেতিয়া কয় তাৰ মানে তেতিয়া আপোনাৰ কথাও কয় তাৰ মানে আপোনাৰ কথা উল্লেখ কৰে যে তাকে মই বোলো লগৰ এজনৰ পৰা নম্বৰটো লৈপিনে ফোন এটা মাৰিম মাৰোঁচোন বোলো খবৰ খাতি কেনেকুৱানো আৰু হেৰি নহয় এতিয়া আগৰ পৰি আগৰ পৰিৱেশ আৰু এতিয়া পৰিৱেশ কেনে পাইছে বাৰু কাৰণ আপোনালোকেতো আগতে যথেষ্ট সলনি হ'ল ন

অঁ অঁ এতিয়া এতিয়াতো এতিয়া এতিয়াতো ৰাস্তা পদবোৰ গোটেই পকী হ'ল এতিয়া ধুনীয়া হ'ল কিন্তু আগতেতো এইটো পৰিৱেশ নাছিল অঁ অঁ তেনে মনত পৰিলে বেয়াই লাগে ন আগতে অঁ অঁ অঁ সেই নহয় এইটো আগতে আপোনালোকে যিখন স্কুলত পঢ়িছিলে সেইখন স্কুলৰ এতিয়া কেনেকা তাৰমানে আছেনে নতুন কৰিলে অঁ অঁ আগতে তাকে বিল্ডিং বিল্ডিং নাছিলে চাগে আগতে বিল্ডিং তেনেকৈ নাছিলেও চাগে অঁ আগৰ আগৰ গোটেই অঁ ভাঙিলে অঁ ভাঙিলে কাৰণ ইমান বছৰে হ'ল যেতিয়া আৰু ক'তনো আৰু ইমান ধুনীয়া হৈ থাকিব আৰু আগতেতো বেল্ডিং বুলিবলৈ নাছিলে আগতে চাগে গোটেই বাঁহৰ কাঠৰ সেইবোৰে আৰু ডেস্ক বেঞ্চ অঁ কিন্তু এতিয়া এতিয়াৰ সময় নিচনা নহয় যথেষ্ট পাৰ্থক্য আছে এতিয়াৰ লগত এতিয়া যথেষ্ট উন্নত অ' আগতে আগতে আগতে ডিব্ৰুগড় ৰে'লৱে' ষ্টেচনখনতো নায়ে নাই বুলিবলৈ আৰু চাগে আপোনালোকে ভালকৈ জানিব এখন কেতিয়াবা আহে আৰু এইটো ৰেগুলাৰ নহয় কেতিয়াবা আহে চাগে অঁ কিন্তু এতিয়াটো ইমান ধুনীয়া হ'ল এতিয়া আপোনাৰ হাইৱে' কওক বা ষ্টে'ট হাইৱে' কওক এই ইঠাইৰ পৰা ইঠাইলৈ যাবলৈ বৰ ধুনীয়া সুবিধা হয় এই দুই তিনিখন দিলে অঁ আহিয়ে থাকে অঁ আ কিন্তু অঁ কওকচোন অ' অঁ মোৰ মানে মোৰ অঁ অঁ মোৰ এই কলেজৰ ফালৰ পৰা মানে ৰিপৰ্ট এখন বনাব লাগে তাৰ মানে আগৰ পৰিৱেশটো বিষয়ে তাৰমানে আগৰ পৰিৱেশ কেনেকৈ আৰু এতিয়া মানে পাৰ্থক্যসমূহ কি কি বাৰু কেনেকৈ তাৰমানে তাৰকাৰণে আপোনাক বিশেষকৈ সুধিছোঁ আগতে চাগে আপোনাৰ পৰিৱেশ পৰিৱেশ মানে পৰিৱেশত ধৰক এতিয়া গছ গছৰ পৰিমাণ যিমান গছৰ সংখ্যা যিমান আগত চাগে বহুত আছিল এতিয়া যথেষ্ট কাটিলে এতিয়া বাট পথসমূহ বনাওঁতে নহয় জানো

অঁ অঁ অঁ আৰু তেনে অঁ অঁ অঁ নহয় আগতে আপোনাৰ মোৰ মান মোৰ মানে ৰিপৰ্টখনত লাগে ধৰক এতিয়া আগতে যেনেকৈ গছ গছনি পৰিমাণ যিমান আছিল এতিয়া সিমানখিনি নাই আগতে বাট পথসমূহ কিন্তু বাট পথসমূহ যথেষ্ট উন্নত হ'ল আগতকৈ আগৰ নিচিনা নাই বাট পথে কওক বা ৰে'লৱে' ষ্টেচনে কওক যিয়ে নহওক সেইসমূহ মানে সেইবোৰৰ ওপৰতে মই মোৰ প্ৰজেক্টখন বনাব লাগেতো এই তাৰ কাৰণে অঁ অঁ তাৰ তাৰ কাৰণে আপোনালৈ ফোনটো মাৰিলোঁ তাৰমানে অঁ ঠিক আছে ঠিক আছে ভাল লাগিল মোৰো ভাল লাগিলে দেই আপোনালৈ ম আপোনালৈ ফোন মাৰি মোৰো ভাল লাগিল লগতে মোৰো আপোনাৰ ৰিপৰ্টটো লও ৰিপৰ্টটো বনাব বনাওঁতে মানে সহায় হ'ল আৰু আপোনাৰ পৰা এইবোৰ কথা জানি ৱাকিব ৱাকিব নম্বৰটো ছেভ কৰি ল'ব দেই নি অঁ অঁ নিশ্চয় নিশ্চয় ক'ম ক'ম কিয় নক'ম